হেল্ল' ঐ কি কৰিছা হয় অঁ তাকে হেৰি ভাত পানী খালা অঁ এইয়া হেৰি শংকুৰাজৰ গান এটাকে শুনি আছে তাকে হেৰি আকৌ অঁ নতুন গানটোৰ নাম কি আছিলে বাৰু সেইটো নাই শুনা আকৌ মই মই হেৰিটো শুনি আছোঁ আকৌ অঁ অঁ মই অলকানন্দাটোকে শুনি আছোঁ সেইটো একদম এৰিবই নোৱাৰিছোঁ নহয় শুনি শুনি এই অলকানন্দা গানটো বোলো এৰিবই নোৱাৰিছোঁ এই তাহানিতে শুনা আজিও শুনি আছোঁ আৰু সেইটোৱে সেইটোৱে সেইটো নক'বা আৰু সেইটো কথা অঁ হয় অঁ সেইটো সেইটো সেইটো একদম নক'বা সেইটো শুনি শুনি হেৰি কৰি গেলাই দিলোঁ তাৰ অকমান ভাল লাগে সেইটো শুনি ভাল লাগে ভাল লাগে তাক আৰু হেৰি মানুহটো সি বাৰু অঁ ঠিকেই ঠিকেই আহিছিলে আহিছিলে আহিছিলে অঁ মনত পৰিলে চাইছিলোঁ চাইছিলোঁ মনত পৰিলে দিছিলোঁগৈ নহয় হেৰিটো আহিছিলে তাকে মানটো ভালেই লাগে বাৰু দেই মানুহজন সেইটো অঁ সেইটোৱে ধেমালি নেকি একজাম হেৰিয়ৰ চৰকাৰী পৰীক্ষা এটাত আহিছে নাম

ভাল লাগে মানুহটো দেই ভাল লাগে এই এঞ্চাৰটো কিবা এটা খালি ভুল হ'ল দেই মই লিখিছিলোঁ পাহৰিলোঁ ঘৰত তেতিয়া কি লিখিছিলোঁ অঁ হয় নেকি মই পাহৰিলোঁ খালি খালি মোৰ ভুল হৈছিলে বুলি জানো বাৰু অঁ অঁ অঁ মোৰহে সেইটো ভুল হ'ল মানে মই পাছতহে গম পাইছোঁ ঠিক আছে ঠিক আছে দিয়া